হেল্ল' অঁ আপুনি অনলাইন ডেলিভাৰী নেকি অঁ আপুনি বাৰু এই হেৰিয়া পৰা হোটেলৰ পৰা ওলাইছে নেকি বাৰু অঁ যদি আপুনি ওলোৱা নাই আপুনি অকণমান সোনকাল কৰিবচোন যিহেতু মই এই বেটিয়নীৰ পৰা এটা অৰ্ডাৰ দিছিলোঁ এই অৰ্ডাৰটো মানে আপোনাৰ এইখন বাৰু এই হামদৈ হয়নে নহয় মোৰ এই প্ৰতাপ বৰুৱা নামত এটা অৰ্ডাৰ আছিলে তাত মই চিকেন চাও আৰু ৰোল ম'ম' আৰু আপোনাৰ পোলাও এইখিনি অৰ্ডাৰ দিছিলোঁ যদি আপুনি মোৰ নামত অৰ্ডাৰটো ডেলিভাৰী হৈছে সেইটো আপুনি অকণমান সোনকালে আনিব আৰু আপুনি এবাৰ মোলৈ কল কৰিব যিহেতু আপুনি হয়তো মোৰ ঘৰটো চিনি নাপাব পাৰে মোৰ নাম প্ৰতাপ বৰুৱা আপুনি এবাৰ কল কৰিব মই ফোনটো ৰিচিভ কৰিম আৰু যিহেতু মই এই অৰ্ডাৰটো হ'লনে নাই মানে সঠিককৈ নাজানো সেইকাৰণে ফোন কৰিলোঁ সেয়ে আপুনি অৰ্ডাৰটো সোনকালে আনক আনি মোৰ ঘৰত সোনকালে দিব বুলি ভাবিছোঁ যিহেতু ঘৰৰ পৰিয়ালৰ ছোৱালী দুজনী এই অৰ্ডাৰটোৰ কাৰণে অপেক্ষা কৰি আছে আৰু লগতে ময়ো আপেক্ষা কৰি আছো যিহেতু আপুনি মোৰ ঠিকনাত হয়তো চিনি নাপাবও পাৰে সেইকাৰণে মই বোলো অকণমান দেৰি হ'লেও বাৰু তেখেতে বস্তুটো আনি পোৱাবহি বুলি ভাবিছোঁ আৰু অন্য দিনতো তেনেকৈ মই অৰ্ডাৰ দিম সেই অৰ্ডাৰ মতে আপুনি বস্তুখিনি আনিব বুলি আশা কৰিছোঁ আৰু এবাৰ আচলতে অহাৰ পাছত আৰু দ্বিতীয়বাৰ বৰ বিশেষ অসুবিধা নহয় যিহেতু আমি হামদৈৰ পৰাই অৰ্ডাৰ কৰোঁ প্ৰতিটো বস্তুৱেই বা আপুনি আহি আহোঁতে আহোঁতে চিনাকিয়েই হ'বগৈ আৰু তেতিয়া হয়তো ফোন নকৰিলেও হ'ব সেইকাৰণে এতিয়া যদিও ওলোৱা নাই আপুনি ওলাই আহি এই বস্তুকেইটা আনি দিব বুলি আশা ৰাখিলোঁ আৰু ছোৱালী দুজনীও বাট চাই আছে আপোনাৰ আশাত সেয়ে আপুনি আহিব বুলি ৰৈ আছোঁ